আগৰ মোবাইল আৰু বৰ্তমানৰ স্মাৰ্টফোনৰ মাজত যথেষ্ট পাৰ্থক্য আছে আগৰ পুৰণি মোবাইলত প্ৰধানত গ্ৰহণ আৰু প্ৰেৰণেই কৰিব পৰা গৈছিলে বাৰ্তা কিন্তু বৰ্তমান স্মাৰ্টফোনত এই দুটাৰ ওপৰিও হোৱাটছএপ ইমেইল আদিৰ দ্বাৰা গোটেই বিশ্বত মুহূৰ্ততে সংযোগ কৰাৰ ব্যৱস্থা আছে বৰ্তমান স্মাৰ্টফোনবোৰ এটা লেপটপ বা কম্পিউটাৰৰ কাম কৰে গতিকে সুবিধা আগতকৈ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে মই জিঅ' ছিম ব্যৱহাৰ কৰোঁ আৰু মাহিলী পাঁচশ টকাৰ ৰিচাৰ্জ আৰু ডাটা পেকৰ বাবে মই খৰচ কৰোঁ